হয় হয় হয় হয়

ও ও দাম আপোনাৰ এতিয়া আপেল আপেল আপেলটো আপোনাৰ দুশ টকা কিলো হয় আপোনাৰ যদি কিলো চিষ্টেমকৈ লয় তেতিয়াহ'লে ধৰক অলপ কমাই দিব পৰা যায় যদি আপুনি সেই পোৱা চিষ্টেমত লয় তেতিয়া নহ'বই বাৰু কমাই দিব পৰা নাযায় সেনেকুৱা কলো আছে আপোনাক কি কি কল লাগে চেনি অ অ ঠিক আছে চেনী আছে বাৰু চেনী আছে আপোনাৰ অ চেনীও আছে বাৰু চেনী এতিয়া আপোনাৰ সেনেকৈ ল'ব লাগিব যদি আপুনি পঞ্চাছ টকা দিব লাগিব কম

কুহিয়াৰ আছে কুহিয়াৰৰ দাম আপুনি এ ডাল আপুনি সেই ষাঠি টকা দিব লাগিব ডাল চিষ্টেম হ'লে

তাৰপাছত বাৰু কি কি লাগে কৈ লওক তাৰপাছত দেখা যাব বাৰু কি হয়

আৰুতো বেলেগ নাই কিজানি আৰু এনে ধৰক এইয়া আঙুৰ চাঙুৰ এনেকুৱা নাচপতি নাচপতি আছে নাচপতিও আছে বাৰু নাচপতিও আছে এ একেই যাব ঠিক আছে বাৰু মই আপোনাক হেৰি কৰোঁ এই কিনি দি লওঁ তাৰপাছত বাকীখিনি বাৰু মই আপোনাক পিছত দি আছোঁ এতিয়া এইখিনি লৈ লওক নে হ'ব আৰু ঠিক আছে